মোৰ পৰিয়ালত মোৰ বাহিৰে বাগিচাৰ কামত আগ্ৰহী হৈছে মোৰ মা মোৰ মায়ে ঘৰৰ চৌহদত ফুল ফুল গছ পাত গছ এইবোৰ ৰুই ঘৰখন বহুত ধুনীয়া কৰি তুলিছে আচলতে মই বাগিচা বাগিচাৰ কাম ফুল ফুলনি ৰুই ভাল পোৱাৰ কাৰণটোৱেই হৈছে মই যে সৰুৰে পৰা মই মাক দেখিছোঁ মাৰ ফুলৰ প্ৰতি থকা আগ্ৰহটো প্ৰায় ভাগ ফুল বাগিচাত থকা আমাৰ মায়ে নাৰ্ছাৰিৰ পৰাই অনা হয় আৰু কিছুমান ফুল আচলতে পৰিয়ালৰ বেলেগ বেলেগ মানুহ যেনেকৈ খুড়া খুড়ীহঁতৰ বা জেঠাই মাহীহঁতৰ ঘৰৰ পৰা পুলি উঠাই আনি ৰোৱা হয় গছবোৰ বা ফুলবোৰত পানী যোনে যেনেকৈ পাৰে মায়ে সময় পালে মায়ে পানী দিয়ে বা মই সময় পালে ময়ে পানী দিওঁ